মোৰ পাকঘৰত থকা বিভিন্ন ধৰণৰ বাচন বৰ্তন আৰু এইবোৰৰ প্ৰতিটোৰে ব্যৱহাৰৰ বিষয়ে মই ক'ব পাৰিম প্ৰথমতে দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা প্ৰতিদিনে আমি ৰাতিপুৱা শুৱাৰ পৰা উঠাৰ লগে লগে প্ৰথম পাকঘৰত সোমাই আমি একাপ চাহ খাব বিচাৰোঁ সেই চাহ খাবৰ বাবে

প্ৰথমতে ব্যৱহাৰ কৰা যায় এটা চচপেন

অন্য কিবা সামগ্ৰী ধৰি ল'লো চচপেনটো চচপেনটোত পানী দিলোঁ পানী দি কৰি উতলাই মেলি চাহপাত চেনি দি চাহ বনাই সেই চাহপাত চাহকণ চেকিবৰ বাবে অন্য এটা পাত্ৰৰ ব্যৱহাৰ কৰা যায় অন্য এটা বাচনৰ ব্যৱহাৰ কৰা যায় অন্যটো বাচন হ'ল এটা মগ মগটোত চেকনিৰ দ্বাৰা চাহখিনি চেকি তাৰ পিছত সেই মগটোৰ পৰা কাপলৈ বাকী সেই চাহকাপ খোৱা যায় সেই চাহ খোৱা কাৰ্যসূচীটোত তিনিটা সামগ্ৰীৰ বাচন বৰ্তনৰ ব্যৱহাৰ হয় চচপেনটো মগটো আৰু কাপটো তাৰ পিছতে আপোনাৰ দুপৰীয়া ভাগৰ আহাৰ ৰন্ধনৰ বাবে বাচন বৰ্তনৰ ব্যৱহাৰ হয় সেই পাকঘৰৰ বাচন বৰ্তনৰ ভিতৰত দুপৰীয়া আপোনাৰ প্ৰেচাৰ কুকাৰটো যি ভাত ৰন্ধন কাৰ্যসূচীৰ বাবে ব্যৱহাৰ কৰা হয় আৰু কেৰাহী যাৰ জৰিয়তে আমি ভাজি বা অন্যান্য বিভিন্ন কাৰীসমূহ বনাব পাৰোঁ আকৌ আপোনাৰ প্ৰেচাৰ কুকাৰ ব্যৱহাৰ কৰা হয় ডালিটো সিজোৱাৰ কাৰ্যসূচীত তাৰ পিছত আকৌ আপোনাৰ তেল মৰা কাৰ্যসূচীত ব্যৱহাৰ হয় কেৰাহীটো সেই কাৰ্যসমূহ কৰি থাকোঁতে ধোৱা মেলা শাক পাচলিসমূহ তেতিয়া আমি ব্যৱহাৰ কৰোঁ চৰিয়া বা নদীয়া তাৰ লগতে সেই বস্তুসমূহ কেৰাহী বা প্ৰেচাৰ কুকাৰত লৰাওতে আমি ব্যৱহাৰ কৰো এখন হেতা সেই হেতা ব্যৱহাৰ কৰা যায় সেই সকলোসমূহ তৈয়াৰ হোৱাৰ পিছত আমি যেতিয়া নিজৰ থালিত খাবৰ বাবে লোৱা যায় তাৰ আগতে আমি সেই সকলোসমূহ খাদ্য সামগ্ৰীসমূহ থালি লৈ দিওঁতে আমি হেতা ব্যৱহাৰ কৰা যায় হেতাৰ লগত আপোনাৰ চামুচ ব্যৱহাৰ কৰা যায় খোৱাৰ সময়ত দুপৰীয়া আহাৰ খোৱাৰ সময়ত থালৰ লগত এটা গিলাচ পানী খাবৰ বাবে ব্যৱহাৰ কৰা যায় সেই সকলো ধৰণৰ সামগ্ৰী আপোনাৰ ব্যৱহাৰ কৰা যায় দুপৰীয়া সাঁজটোত ঠিক সন্ধিয়াৰ সময়ৰ লগে লগে চাহ পকৰি খাবৰ বাবে আমি ব্যৱহাৰ কৰোঁ চচপেনটোৰ চাহ বনাবৰ বাবে চেকিবৰ বাবে আপুনি চেকনি আৰু মগৰ ব্যৱহাৰ কৰা যায় চাহপাত চাহখিনি থ'বৰ বাবে আকৌ কাপৰ ব্যৱহাৰ হয় খোৱাৰ বাবে তাৰ লগে লগে এটা চচপেনত পকৰীৰ বাবে বেচনসমূহ গুলি কৰি লৈ বা অনান্য সামগ্ৰীসমূহ দি গুলি কৰি এটা কেৰাহীত ব্যৱহাৰ কৰা যায় সেই সকলো পকৰীসমূহ বনোৱাৰ বাবে ঠিক তেনেদৰেই এটা কাপ এখন প্লেটৰ ব্য়ৱহাৰ কৰা যায় সেই সকলো সামগ্ৰীসমূহ খোৱাৰ বাবে তাৰ পিছৰ একে শেষ ভাগত দৈনন্দিন জীৱনত আহি পৰে নিশাৰ খোৱা সাঁজৰ বাবে তৈয়াৰী এই নিশাৰ সাঁজৰ বাবে ব্যৱহাৰ কৰা হয় এটা প্ৰেচাৰ কুকাৰ ভাতৰ বাবে অন্য এটা কেৰাহী ব্যৱহাৰ কৰা যায় দালি বা ভাজিৰ বাবে আৰু হেতা চামুচ থাল বাটি সেই সকলোবোৰ ব্যৱহাৰ কৰা যায় গিলাচ পাকঘৰৰ সকলো সামগ্ৰী ব্যৱহাৰ কৰা যায় এই কাৰ্যসূচীসমূহত পাকঘৰৰ সমূহ বাচন বৰ্তনৰ ব্যৱহাৰ বিশ্লেষণ কৰি এইসমূহেই আছিল পাকঘৰত থকা বাচন বৰ্তন ব্যৱহাৰ